মই সাধাৰণতে দুপৰীয়া সাঁজটো মাছটো বেছি খাই ভাল পাওঁ গতিকে মাছটো ৰান্ধি মই ভালো পাওঁ বেছি টাইমো নালাগে ইমান ভাল মাছটো ৰান্ধি মাছটো ৰন্ধাৰ সময়ত প্ৰথমতে মাছটো কাটি মাছ কাটি আনি তাক ধুনীয়াকৈ ধুই বাকলি গুচাই চাফা কৰি লওঁ আৰু লগত কিছুমান বিলাহী কাটি লওঁ বিলাহী কটাৰ পাচহত আদা ৰচুন জলকীয়া নহৰু এইবোৰ মিছ কৰি একেলগে খুন্দি পিছি মেলি লোৱা হয় লগত কেইটামান আলু আলু প্ৰথম অৱস্থাত বইল কৰি আলুকিটা বইল কৰি লোৱা হয় বইল কৰি লৈ তাক নমাই ৰাখি ৰাখি লওঁ লোৱাৰ পাছত প্ৰথম মাছখিনি তেলত মিঠাতেল দি তেলত মাছখিনি ফ্ৰাই কৰি লোৱা হয় ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি লৈ তাক নমাই প্ৰথম মচলাটো বনাই লওঁ মছলাটো মানে এনেকৈ বনাওঁ তাত পি অলপ পিঁয়াজ সৰহকৈ দিবলগীয়া হয় মাছত পিঁয়াজটো ভাজি অলপ পানী দি ভাজি তাত পিঁয়াজটো আৰু লগত মা মছলা গোটেইবিলাক যিবিলাক গোটাই লোৱা হয় সেই মছলাবোৰ একেলগে তেলত ভাজি তাক মছলা বনাই লওঁ লোৱাৰ পাছত মাছটো তেলত দি তাক অলপ পানী দি উতলাই পানীটো শুকুৱাই প্ৰায় অলপ চলপ জোল থকা অৱস্থাত ৰাখি তাক নমাই অলপ ঠাণ্ডা হোৱাৰ পাছত আমি খাবলৈ সহজ হয় আৰু ধুনীয়া খাবলৈ বহুত টেষ্ট এটা টেষ্টি টেষ্ট হয় আকৌ গধূলি সাঁজটোত গূধলি সাঁজটোত বিশেষকৈ মাংস মাংস খোৱাটো বুলি বহুত ভাল বুলি ভাবোঁ কাৰণ গধূলি ৰাতি মাংসই প্ৰায় খাবলৈ মন যায় মাংসটো বনাবৰ সমতো যথেষ্ট মা মছলাৰ প্ৰয়োজন হয় সেই মছলাসমূহ প্ৰথমতে আদা ৰচুন জলকীয়া গুড়ি জলকীয়া কেঁচা জলকীয়া অলপ কাটি লৈ তাক ধুনীয়াকৈ মছলা অলপ পিছি বনাই লোৱা হয় বনাই লোৱাৰ পাছত তাক ৰাখি মাংসটো ধুনীয়াকৈ কাটি পিচ কৰি টুকুৰা কৰি তাক ৰাখি লগত কিছুমান আলু আলু অলপ দি তাক আলুখিনি কাটিলোঁ কাটাৰ পাছত ৰাখিলোঁ ৰাখি তাৰপাছত প্ৰথমতেই তেলত মছলাটো অলপ পিঁয়াজ মছলা দি পিনি ভাজি লওঁ ভাজি লোৱাৰ পাছত মাংসটো সেই পিঁয়াজত মাংসটো পিঁয়াজত ধুনীয়াকৈ ভাজি লোৱা হয় ভাজি লওঁ ভজাৰ পাছত

আলু আৰু যি দিব লগা চব্জি থাকে সেইবোৰ তাতে দি আলু লগতে মাংসৰ লগতে ভজা মেলা কৰি ভাজি প্ৰায় আধা ঘণ্টামান ভাজিব লাগে আৰু বেছি ভাজিলে মাংসটো খাবলৈ সোৱাদ হয় সেই ভজাৰ পাছত আধা ঘণ্টামান ভজাৰ পাছত কিছুমান পানী অলপ পানী পানী দিয়াৰ পাছত পানী দিব লাগে পানীটো দি পানীটো উতলাই উতলাই উতলাই প্ৰায় অলপ খাব খোৱাৰ উপযোগী কৰি ৰখাৰ অলপ জোল ৰাখি তাক নমাই ধুনীয়াকৈ তাত কিছু আপুনি ধনিয়া দিয়া হয় ধনিয়া দিব লাগে বা ধনিয়া নাথাকিলে কিছুমান মছলা যেনেকৈ গৰম মছলা মিট মছলা আদি দি পিনি আমি সহজতে ৰান্ধি সেইখিনি আমি ধুনীয়াকৈ খোৱাৰ সুবিধা হয় আৰু অলপ পাছত প্ৰায় আধা ঘণ্টামান বনোৱাৰ পাছত অলপ জোল ৰাখি পিনি তাক নমাই দিলে আমি খোৱাৰ টেষ্টিটো অতি সুন্দৰ হৈ পৰে